মই নাভাবোঁ আমাৰ আজিকালি যিখিনি ইলেকট্ৰনিক মিডিয়া আছে ধৰক বা ব্ৰডকাষ্ট আছে এইবিলাকে যে শুদ্ধ বাতৰিসমূহ প্ৰকাশ কৰি আছে মই নাভাবো মানে কাৰণ আবোল তাবোল আজিকালি মিডিয়াই আপোনাৰ হেৰি টি আৰ পিৰ কাৰণে আপোনাৰ যিকোনো নিউজ এটা বজাই দিয়ে কোনো ধৰণৰ ধৰক একো মানে অৰ্থ নাইকিয়া নিউজ এটা বজাই দিব যিটো ধৰক আপুনি যিটো মানে ধৰক নিউজ বজালে ৰাইজৰ উপকৃত ৰাইজ উপকৃত হয় বাতৰি পঢ়িলে বুলি ক'লে মানে আপোনাৰ কিবা এটা নজনা বস্তু শিকিব লাগে সাধাৰণ জ্ঞানসমূহ থাকিব লাগে আজিৰ নতুন প্ৰজন্মই কিছুমান বস্তু শিকিব লাগে আজিকালি আপোনাৰ দেখা যায় সচৰাচৰ মানে আপোনাৰ যিখিনি ৰিপৰ্টাৰ আছে তেখেতলোকেতো এই হাই কাৰোবাৰ ঘৰত কাজিয়া লাগিলেও সেইটো আজিকালি বাতৰিত মানে হেৰি কৰে প্ৰকাশ কৰি দিয়ে মানে এইটো কোনো ধৰণৰ মানে বাতৰি বুলি নাভাবোঁ মানে এনে এনেকুৱা ধৰণৰ বাতৰি মানে মানুহে শুনাতকৈ নুশুনাই ভাল মানে গতিকেলৈ যিবিলাক বাতৰি আৰু ধৰক আজি বোলে আজি বোলে আপোনাৰ ঠাই বিশেষে মানে ধৰক ৰাস্তা পদূলিৰ পৰা আদি কৰি কিবা এটা বেয়া হৈছে বা ক'ৰবাত ধৰক দুখীয়া সচ নিছলা মানুহৰ বোলে আজি খাবলৈ কিবা এটা নাই বা তেখেতলোকৰ সহায় সহযোগিতাৰ কাৰণে চৰকাৰক আবেদন কৰিব লাগে তেনেকুৱা ধৰণৰ নিউজ কিছুমান বজাব লাগে ধৰক কাৰোবাৰ ঘৰত শিক্ষিত কিছুমান ল'ৰা ছোৱালীও থাকিব পাৰে যিখিনি আমাৰ মানে চকুত নপৰা ধৰক তেখেতলোকৰ ধৰক টকা পইচা দি আপোনাৰ এই ক'ৰবাত এডমিশ্যন ল'বলৈ সামৰ্থ্য নাই তেনেধৰণৰ ল'ৰা কিছুমানক বাহিৰলৈ উলিয়াই আনিব লাগে তেখেতলোকৰ বাতৰিসমূহ প্ৰচাৰ কৰিব লাগে যাতে চৰকাৰে গম পায় চৰকাৰেতো ঘৰে ঘৰে গৈ পিনেতো প্ৰত্যেক জেগাত আপোনাৰ হেৰি কৰিব নোৱাৰে ন কাৰণ আজি মিডিয়াবিলাকে আপোনাৰ এইটো আনি দিলেহে ফ'কাচ কৰিলেহে চৰকাৰে গম পাব তে তেতিয়া চৰকাৰে তেখেতলোকক সহায় কৰিব পাৰিব গতিকেলৈ মানে মই ভাবোঁ তেনেকুৱা ধৰণৰ নিউজ কিছুমান বজাব লাগে তেখেতলোকে এইবোৰ কাৰোবাৰ ঘৰত আমুকৰ শহুৰেকে আমুকক পিটিছে তামুকৰ শাহুৱেকে আমুকৰ বোৱাৰীয়েকক পিটিছে সেইবিলাক নিউজ বজোৱাতকৈ মানে ধৰক তেনেকুৱা ধৰণৰ নিউজ কিছুমান বজালে মানে আমাৰ সমাজখন মানে অকণমান উন্নতি হ'ব বুলি ভাবোঁ সেইয়াই আৰু ধৰক মোৰ ফালৰ পৰা মই সিমানখিনিয়ে কৈছোঁ